অঁ নমস্কাৰ মই জয়ন্তী সোণোৱালে কৈছিলোঁ অঁ মই মানে এই অসমত মানে অলপ ফুৰিবলৈ আহিছিলোঁ অসমৰ বিশেষকৈ মই এই মাজুলী ঠাইডোখৰ চাব বিচাৰোঁ অঁ আপোনাৰ নামটো মানে মোক লগৰ এজনে দিলে যে আপুনি মাজুলীতে থাকে সেই তেখেতে মানে ভাল চিনাকি সেইটো কাৰণে মই আপোনাৰ লগত মানে যোগাযোগ কৰিব বিচাৰিছোঁ মই আজি আবেলি পামগৈ

অঁ অঁ হয় তাকে অঁ মই মানে সত্ৰবিলাক চাব বিচাৰোঁ অকণমান তাতে কি কি সত্ৰ আছে মানে তাৰ সেইবিলাক মোক অকণমান দেখালে মানে আপোনাৰ ধন্যবাদ দিম আৰু

হয়

ঠিক আছে হয় নেকি ঠিক আছে মই গৈ পায় আপোনাৰ লগত কণ্টেক কৰিম তাত নামিয়ে মই আপোনাক যোগাযোগ কৰিম হা ঠিক আছে ধন্যবাদ